দাদা মই মানে গহপুৰৰ পৰা হেলেম আহি আছিলোঁ গতিকে আপোনালোকৰ গাড়ীখন মই অৰ্ডাৰ দিছিলোঁ গতিকে আপুনি যদি এতিয়া মই মানে কি হ'ল ৰাস্তাটো অকণ মানে খেলি মেলি হ'ল ইয়াত ভীৰো আছে মই মোনাবাৰীৰ ফালে আহি আছোঁ গতিকে আপুনি অলপ এইফালে আহিব পাৰিব নেকি ভিৰ আছে নেকি বাৰু মই এইফালে যাব পাৰিমনে এতিয়া যদি আপুনি পাৰে যদি অলপ কাষৰ ভিতৰৰ ৰাস্তাটোৱেদি আহি যাওক মই তেতিয়া উঠি ল'ম এইফালে অকণমান আগলে ওলাই দিছো বৰৈৰ ফালে আপুনি তাত সেইখিনিলেকে আহিব পাৰিলে মই উঠি যাম উঠিলে আপুনি ধৰক সেইটো মানে মিলাই দিব আৰু ভাড়াটো তেনেকৈ মই অনলাইনেই কৰি দিম আপোনাক বা যিটো দেখাই আপোনালোকৰ নাম্বাৰত সেইটো মতে কৰি দিম মই আপুনি খালী কওক যে ভীৰটো এইফালে আছে নেকি যদি নাই তেতিয়া মই নাযাওঁ বাৰু যদি আছে মই অলপ আগবাঢ়ি দিছোঁ আপুনি সিফালৰপৰা অলপ আহি যাব মই এইফালৰপৰা মিলাই দিম চ' গতিকে আপুনি যিমান পাৰে এইফালে কৰিবচোন অকণমান ঠিক সুবিধাটো হয় আৰু দুয়োটাৰে সোনকালে যাব পাৰিম মানে মোৰ অকণমান এইফালে যাবলৈ দেৰি হৈ আছিলে মানে সেইকাৰণে ক'লোঁ বেয়া নাপাব আপুনি অলপ আহি যাব আৰু অলপ মিলাওক আৰু দুয়োজনৰে সুবিধা হ'ব আপোনাৰো সুবিধা মোৰো সুবিধা পইচাটো মই যিটো ওলাই সেইমতেই দি দিম বাৰু সেইটো চিন্তা নকৰিব আপুনি ঠিক আছে